হেল্ল' হেল্ল' হেল্ল' শুনিছোঁ এ বহি আছোঁ পাই তুমি কি কৰিছা অ অ অ কোৱা অ আছিলে আছিলে তোমালোক যাবানে কি হয়নি অ কোন কোন যাব মানে আমাৰ ঘৰৰ অ গোটেইখিনিয়ে যাব ওম তোমালোকে গাড়ী চাৰী লৈছানে কি অ আমিও তোমালোকৰ লগতে যাম যদি গাড়ী লৈছা

হু

অ ঠিক আছে তেতিয়াহ'লে আৰু সেই কি কয় আ কেতিয়াকৈ কিমান সময়ত যোৱা ক'বা আৰু সেই কি কয় এই গাড়ীখনো যেতিয়া আহিব খবৰটো দিবা আগদিনাখনিয়ে পাতিব লাগিব অ পাতিব লাগিব এ নহয় তুমিয়ে পাতিবা কিমান লয় কিমান কি কথা

অ হেৰি ঠিক আছে তেতিয়াহ'লে তুমি এই ক সুধি মেলি আমাক ড্ৰাইভাৰক সুধি মেলি কথাটো জনাই দিবা কিমান লয় কি কথা দেই অ অ ঠিক আছে তেতি অ অ ঠিক আছে তেতিয়াহ'লে দিয়া অ